অ' বিছাল কোৱা হয় কোৱাচোন হয় কেনেকুৱা ধৰণৰ সহায় ছেৰিকালছাৰৰ ওপৰত ন এতিয়া ছেৰিকালছাৰটো মানে আমাৰ গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি চোৱা যায় মানে মানে বিশেষকৈ মুগাটো হয় হয় অসমৰ প্ৰেক্ষাপটত ছেৰিকালছাৰ যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা আছে বা আমাৰ অসমৰ পৰা বাহিৰত মানে বিশ্ব দৰবাৰলৈকেও ছেৰিকালছাৰ বা যিটো আমাৰ বয়নশিল্প যিটো মুগা সেই মুগাটোৱে বিশেষভাৱে সমাদৰ লাভ কৰিছে বিশ্বৰ বজাৰত আমি যদি চাবলৈ যাওঁ বিশ্বৰ আঠানব্বৈ শতাংশ মুগা অসমতে উৎপাদন হয় ইয়াৰ ক্ষেত্ৰতো আমি চাবলৈ যাওঁ যদি ঢকুৱাখনাত অন্যতম এটি উৎকৃষ্ট মানদণ্ডৰ মুগা পোৱা বুলি মানুহে মতপোষণ কৰিছে আৰু তাত বহু সৰ্বাধিক পৰিমাণে মুগা উৎপাদন হয় আৰু মুগা যিটো পলুৰ পৰা তেনেকুৱা ধৰণৰ মুগাসমূহ উৎপাদন কৰা হয় আৰু পাছলৈ সেই সমূহ বিশেষ বিশেষ পদ্ধতিৰ জৰিয়তে প্ৰণালীবব্ধ ব্যৱস্থাৰ জৰিয়তে মুগাসমূহক কাপোৰলৈ ৰূপান্তৰ কৰা হয় আৰু আৰু সেই মুগা কাপোৰসমূহৰ যথেষ্টখিনি বিশ্বৰ বজাৰত অসমৰ বাহিৰত যথেষ্টখিনি মানুহৰ মাজত সমাদৰ আছে আৰু অসমৰ প্ৰেক্ষপটত আমি তেনেদৰেই ভাবিব পাৰোঁ আৰু ইতিমধ্যে বিভিন্ন ধৰণৰ চৰকাৰী প্ৰচেষ্টাত মুগাসমূহক বা এনেকুৱা ধৰণৰ ছেৰিকালছাৰ বিষয়বস্তুসমূহ বিভিন্ন ধৰণৰ পদক্ষেপৰ যোগেদি এটা ৰূপ দিবলৈ চেষ্টা কৰিছে আৰু আহিবলগীয়া দিনত ই এই মুগাৰ বা ছেৰিকালছাৰ ব্যৱস্থাটোৱে অসমীয়া অৰ্থনীতিৰ এক গুৰি ধৰিব বুলি আমি আশা কৰিব পাৰো হ'ব ঠিক আছে দিয়া